আমি ৰাতি চৰাই দেখোঁ চৰাই বিশেষকৈ আমি বাদুলি চৰাই দেখোঁ বাদুলি চৰাই দেখোঁ ফেঁচা দেখোঁ ফেঁচাতো ফেঁচাটো গছৰ ডালত পৰি কান্দি থাকে টৰ্ছ মাৰি দিওঁ উৰি যায় দুটা চৰাই পুৰা পুৰা বাদুলিতকৈও ফেঁচাকেইটাই কিবা নিউ নিউ নিউ শব্দ কৰে টৰ্ছ মাৰি দিলে সিহঁতে উৰি যায় বাদুলিটো আৰু বাদুলি হ'ল দুফালে দুখন হেৰি দি উৰি যায় বাদুলিয়ে মধুৰী থাকিলে মধুৰী খায় আৰু আমি কলততো ওলমি থকা দেখিছোৱে বাদুলি বাক চৰাই বুলি কয় কিন্তু বাক চৰাই আমি মাতহে শুনিছোঁ চৰাইটো কিন্তু দেখা নাই আমি বিশেষকৈ পাৰ চৰাই বাৰু পোহনীয়া হ'লেওতো পাৰ চৰাইও দেখিছোঁ আৰু বাদুলিয়ে বাদুলিয়ে আৰু ফেঁচা এইকেইটা ভাল ধৰণে আমি দেখিছোঁ বাদুলিয়ে কিন্তু পোৱালিহে উলিয়াই ফেঁচাই কিন্তু দেখিবলৈ বৰ মেকুৰী নিচিনা তেলেকাকৈ ৰাতি আমি এই দুবিধ চৰাইকে দেখা পাওঁ ইমানেই